এই হেল্ল' কোনে কৈছে অঁ হয় কওকচোন অঁ কওক অঁ ভাল কথা ভাল কথা অঁ কওক অঁ ঠিক ঠিক আছে মই তেওঁলোকক আপোনালোকক সহায় কৰি দিম ঠিক আছে মই চিভিলৰ কামতে সাধাৰণতে বিজি হৈ থাকোঁ ক'ত কেনে হৈছে কি কৰিব লাগে অঁ ঠিক আছে মই আপোনাক ঠিক আছে মই মই যাম মিটিঙৰ দিনা মিটিঙৰ তাৰিখটো আপুনি জনাব মই সহায় কৰি দিম আমাৰ এই যিবিলাক বয়সস্থ মানুহ তেওঁলোকৰ এই সুবিধাবিলাক পাব লাগে বহুত তেনেকুৱা বয়সস্থ মানুহ আছে যিবিলাকে মানে বৃদ্ধ পেঞ্চন পাবৰ বয়স হ'ল কিন্তু তেওঁলোকে বৃদ্ধ পেঞ্চন পোৱা নাই তেওঁলোকে যুঁজি আছে বৃদ্ধ পেঞ্চন পাবৰ বাবে কিন্তু বৃদ্ধ পেঞ্চন পোৱা নাই ঠিক তেনেদৰে বিধৱা মানুহো বহুত আছে যিবিলাকে বিধৱা পেঞ্চন আজিলৈকে পোৱা নাই যাম হয় ঠিক আছে মই বয়সস্থ লোকসকলক সহায় কৰিব পালে মোৰ ভালেই লাগে অঁ হ'ব আপুনি মোক তাৰিখ আৰু সময়টো আপুনি মোক ভালদৰে মেছেজ কৰি দিব মই নিশ্চয় যাম মই সহায় কৰি দিম এইবিলাক মানুহ কি হয় কিছুমান তেওঁলোকে ডেঠ চাৰ্টিফিকেট যিবিলাক বিধৱা মানুহ তেওঁলোকৰ স্বামী ডেঠ বা মৃত্যু হৈ যোৱাৰ পিছত তেওঁলোকে চাৰ্টিফিকেটখন ডেঠ চাৰ্টিফিকেটখন উলিয়াবলৈ থাকি যায় বা তেওঁলোকে সেইটো নেজানে ঠিক সেইটো কাৰণে এইবিলাক হয় মই যাম চাই চিতি যিমান পাৰোঁ মই আপোনালোকক সহায় কৰিম চিন্তা কৰিব নালাগে মিটিঙৰ সময় হ'ল ঠিক আছে যাম মিটিঙৰ বাৰ আৰু তাৰিখটো মেছেজ কৰি দিব হ'ব দিয়ক থৈছোঁ